গ্ৰামীণ জীৱ গ্ৰামীণ ক্ষেত্ৰত গাঁৱৰ যুৱক যুৱতীসকলে খেতি ফুলগছ ৰোৱা বা কাঠফুলা ৰোৱা কাঠফুলা খেতি কৰা বা সৰিয়হ খেতি কৰা ল'ৰা ছোৱালীবিলাকে গোট পাতি পাতি খেতি কৰি গাঁৱৰ ল' চালিবিলাক অকণমান স্বাৱলম্বী হ'ম বুলি ভাবি সকলোৱে খেতিত লাগিছে আৰু গাঁৱৰ মানুহে গোমধান ৰুইছে গাঁৱৰ যুৱক যুৱতীসকলে গোট পাতি আকৌ হেৰি ৰঙালাও খেতি কৰিছে আলু খেতি কৰিছে এনেকৈ খেতি কৰিছে খেতি কৰি লৈ সকলোখিনিয়ে আগবাঢ়িছে আগবাঢ়িবলৈ ওলাইছে যে গাঁৱৰ যুৱক যুৱতীসকলে কেনেকৈ অকণমান উন্নতি হৈ নিজৰ ওপৰত নিজে ভৰি আধুনিক ট্ৰেক্টৰ লৈছে গোট খুলি টেক্টৰেদি পেলাই ট্ৰেক্টৰ খেতি ট্ৰেক্টৰ লৈছে লোন হিচাপে লৈ পেলাই খেতি হাল বাই গোমধান খেতি কৰিছে ৰঙালাও খেতি কৰিছে আলু খেতি কৰিছে কৰি মটৰ মাহ লগাইছে আকৌ মটৰ চহ মটৰ দিছে মটৰ দি পেলাই পা মটৰে সতি পানী দিছে পানী দি খেতিডৰা ভাল কৰিছে গোবৰ সাৰ প্ৰয়োগ কৰিছে আৰু কেইবামান ধৰণৰ সাৰ গোবৰৰ কেঁচুসাৰ তৈয়াৰ ঘৰতে কৰিছে কৰি লৈ পেলাই সেইখিনি ইউৰিয়া মাৰিছে আকৌ পটাছ দিছে জোকে কেঁচুৱে নধৰিবৰ বাবে এনেকৈ খে খেতি কৰি সকলো আধুনিক যুগৰে খেতি আৰম্ভ কৰিছে খেতি আৰম্ভ কৰি তেওঁলোকৰ যদিও চাকৰি নাই পোৱা তাৰ ওপৰত তেওঁ খেতি তেওঁলোকে খেতি কৰিয়েই নিজে স্বাৱলম্বী হ'ম বুলি ঘৰতে খাৰা হ'বলে আৰম্ভ কৰিছে গতিকে এয়াই গাঁৱৰ বিষয়ে গাঁৱৰ সকলো ল'ৰা ছোৱালীয়ে কৰ্মক্ষেত্ৰত আগবাঢ়ি কৰ্ম কৰি নিজৰ জীৱিকা নিজে উৎপাদন কৰিবলৈ আৰম্ভ কৰিছে